এইবাৰ প্ৰশ্ন যে খেলবোৰে মানুহৰ শাৰীৰিক আৰু মানসিক সু স্বাস্থ্যৰ ক্ষেত্ৰত কেনেদৰে অৰিহণা যোগায় আচলতে খেল ক্ৰীড়া হৈছে মানুহৰ অংগ এটা অংগ বুলিয়েই ধৰি ল'ব পাৰি বিবেচনা কৰিব পাৰি খেল ধেমালি কৰিলে বহুতো বহুতো ধৰক উপকাৰ হয় নিজৰ শাৰীৰিক যি স্বাস্থ্য এইবোৰ ভালে থাকে শৰীৰ ভালে থাকে মন মগজু ভাল থাকে তাৰ উপৰিও ধৰক বহুত খেল খেলা ধূলা কৰিলে বহু বিভিন্নজনক লগ পোৱা যায় এটা ধৰক এখন সমাজো পোৱা যায় আৰু খেলা ধূলা কৰিলে বহুতখিনি ধৰক যি মানে মানসিক যদি কিবা হেৰি হৈ থাকে মানে মানসিক কিবা চিন্তা ধাৰণা কিবা যদি বেয়া হৈ থাকে সেইবিলাক খেলা ধূলা কৰিলে অলপ ভালো হয় আৰু এখন সমাজলৈ ক্ৰীড়াই বহুতখিনি পজিটিভ ভাই ভাইবছ্ আনে বাতাবৰণ আনে আৰু ক্ৰীড়া ক্ৰীড়া হৈছে এখন ক্ৰীড়া এখন সমাজো গঢ়িব পাৰে ক্ৰীড়াই সেইকাৰণে আমি সকলো মানুহে খেলা ধূলা কৰিব লাগে যি খেলেই নহওক যিজনে যে যি খেল খেলি ভাল পায় কোনোবাই ক্ৰিকেট হয়তো ভাল পাব পাৰে কোনোবাই ফুটবল ভাল পাব পাৰে কোনোবাই ধৰক ইনডোৰ বেছি ইনডোৰ গে'ম আছে বহুতো বহুত বহুত খেল আছে ধৰক বেডমিণ্টন হওক টেবুল টেনিছ হওক আৰু বিভিন্ন ধৰণৰ গে'ম খেল আছে যোনে যেনেকৈ পাৰে খেলিব লাগে অলপ মানে পঢ়া শুনা যেনেকৈ কৰিব লাগে ঠিক তেনেদৰে মানুহে খেলা ধূলাও খেলা ধূলাও কৰি যাব লাগে নিজৰ শাৰী শাৰীৰিক আৰু মানসিক মানে বি শাৰীৰিক আৰু মানসিক বৃদ্ধি হ'বৰ কাৰণে এইবিলাক খেলা ধূলা কৰি য কৰি যাব লাগে আৰু খেলা ধূলা কৰিলে আৰু উপকাৰ হয় বুলি ভাবিছোঁ এনেকুৱা ক্ষেত্ৰত ধৰক দেখিছোঁ আমি বহু বিভিন্নজনে খেলা ধূলা কৰিও ধৰক ভাল ভাল খেলা ধূলা কৰি চাকৰি চাকৰি বা বিভিন্ন কাম কিবাকিবি পোৱা যায় আৰু আমি দেখিছোঁ এতিয়া লাভলীনা বৰ বুঢ়াগোঁহাই তেওঁ বক্সিঙত অলিম্পিকত গ গ'ল্ড মেডেলিষ্ট গ'ল্ড মেডেলিষ্ট তেওঁ গ' গ'ল্ড মেডেলিষ্ট নে চিলভাৰ মই অলপ অকণ কনফিউজ হৈছে সেই তেওঁ আঁজুৰি আনিছে আৰু প্ৰথমগৰাকী মানে ভাৰতবৰ্ষৰ বক্সাৰ যিয়ে প্ৰথম মেডেল আনিছে ইণ্ডিয়াৰ হৈ লাভ লাভলীনাই গ'ল্ড গ'ল্ড আনিছিলে ন লাভলীনাই গ'ল্ড আনিছিলে হেঁ অঁ অঁ লাভলীনা বৰগোহাঁই গ গ'ল্ডৰ মেডেল আনিছিলে মানে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমলৈ সুনাম কঢ়িয়াই আহিছিলে আৰু তেখেতক যি সা সন্মানৰ উপৰিও অসম চৰকাৰে তেওঁক তেখেতক আপোনাৰ প্ৰশাসনিক এটা তেওঁক পদবী দি সন্মানিত সন্মানিত কৰিছে আৰু ল লগতে আমাৰ হিমা দাস তেখেতো দৌৰি বা বহুতখিনি সন্মান আঁজুৰি আনিছে তেখেতকো অসম চৰকাৰে অঁ সন্মান দিছে আপোনাৰ